হেল্ল' ছাৰ মই এই ষ্ট্ৰবেৰি খেতি কৰিম বুলি ভাবিছিলো ছাৰ সেইকাৰণে ফোন আপোনালৈ মানে কথা আপোনালৈ ফোন কৰিলো অ' মাটি আছে কিন্তু বাম মাটি ছাৰ

অ' অ' সাৰ এই অ' পচন অ' পচন সাৰ প্ৰয়োগ কৰিম বুলি ভাবিছো এতিয়া পুল পুলিখিনি পুলিখিনি ক'ত পাম ছাৰ এতিয়া

অ' দিছিলো ছাৰ হয় অ' হ'ব তেতিয়াহ'লে অ' হয় হয় ছাৰ হয় অ' অ' হ'ব হ'ব ছাৰ অ' অ' হ'ব ছাৰ থেংক ইউ